অঁ হেল্ল' শুনিছেনে অঁ মই এই নিউজ ৰিপৰ্টাৰে কৈছিলোঁ এই লাহন গেলেকীৰ লাহনগাঁৱৰ ৰিম্পী শইকীয়া ঘৰত লাগিছেনে বাৰু অঁ মানে কিছুমান কথা সুধিবলৈ আপোনাক ফোন কৰিছিলোঁ আপোনালোকৰ সেইফালে এনেই চলাৰ তলাৰ লাইটবিলাক পাইছে নাই অঁ এতিয়া আপোনালোকে চলাৰ লাইট ব্যৱহাৰ কৰে অঁ নে কাৰেণ্টতো ব্যৱহাৰ কৰে অঁ চলাৰ লাইট পোৱা নাই ন অঁ অঁ পোৱা নাই ওচৰে পাজৰে কোনেও পোৱা নাই নেকি অঁ অঁ অঁ পোৱা নাই ন অঁ অনলাইন যদি কিছুমান মানুহে অনলাইন কৰিছে তেন্তে এনেই কিমান দিন হ'ল অনলাইন চনলাইন কৰা এমাহমান হৈ গৈছে ন অনলাইন কৰিলেও দিন লাগে যে অনলাইন বস্তুটো কাৰণ কেলৈ হেৰিলিখীয়া ডাইৰেক্ট কৰালেখীয়াটো নহয়তো দুদিনমান লাগিব আৰু হ'লেও ইনেই কাৰেণ্টটো এতিয়া কি কেনেকৈ হেৰি কৰে কাৰেণ্টটো যিটো কাৰেণ্ট মানে আপোনোকে কৰিছে তাত বিল আহে নে আজিকালি অনলাইন যোগেদি পে'মেণ্ট চেমেণ্ট কৰিব লাগে

অঁ অঁ অনলাইন মানে আজিকালি অনলাইনত চব বিল ভৰাব লাগে ন এনেই মাহেকত কিমানমান যায় আপোনালোকৰ মানে মাহেকত কিমান ভৰাব লাগে এনেই ৰিচাৰ্ছটো ভাৰাই দিলে হয় অঁ অঁ মানে এইবিলাক যদি ফিউজ চিউজ টিভি চিভি চলোৱা হয় তেতিয়া বিলটো বেছি খায় ন

অঁ অঁ মানে কাৰণ কিয় টাউনততো আজিকালি অঁ সুবিধাটো দিব লাগে সেই অনলাইন কৰি চাওক যদি কৰিছে মানুহবিলাকে যদি অঁ সুবিধাটো যদি এইটো আছে তেন্তে নিশ্চয় পাবই আপোনালোকে অঁ অনলাইনটো কৰি চাব কাৰণ কেলৈ সুবিধা মানে এইবিলাক এই চলাৰ লাইট অঁ অনলাইন কৰা মানে চলাৰ লাইট সেইবিলাকেই দিছে আৰু চলাৰ লাইট কিবা আৰু গেছৰ কাৰণেও কৰিব পাৰি অনলাইন

কাৰণ কেলৈ অনলাইনটো কৰি থ'ব অনলাইন কৰিলেও মানে ইমান সহজতে পোৱা নাযায় দিন লাগে ন অঁ অঁ অঁ যদি সুবিধা খবৰ পাওঁ তেতিয়া জনাম বাৰু আপোনালোক দেই অঁ তেন্তে চলাৰ চলাৰ লাইটটো আপোনালোকে পোৱা নাই ন অনলাইন কৰি চাব কিন্তু এই দোকানত কম্পিউটাৰ দোকান কম্পিউটাৰ দোকানতে কৰি দিলে হ'ব কাৰণ কেলৈ চলাৰ লাইটৰ কাৰণে অনলাইন কৰিব আহিছোঁ ক'লে কম্পিউটাৰ দোকানীয়ে কৰি দিব ঠিক আছে তেন্তে হ'ব দিয়ক আৰু